ক'ভিডৰ দৰে যিবোৰ বেমাৰ এইবোৰ বেমাৰ আগৰো আছিল বেমাৰ আগৰ নামবোৰো বেলেগ আছিল কিন্তু আগৰো এইবিল বেমাৰবিলাক প্ৰায়ে আছিল যেনেকৈ আগৰ এই ডিচেট্ৰিজেই হওক বা বসন্ত হওক বা কলেৰা হওক এইবিলাকে একো একোখন গাঁৱেই শেষ কৰি দিছিল তেতিয়া ডাক্তৰৰ হেৰিও কম কিন্তু এতিয়া বৰ্তমান যিবিলাক আকৌ নতুনকৈ আৱিষ্কাৰ হৈছে এই বেমাৰবিলাকলৈ মোৰ পঢ়ি থকাৰ অৱস্থাৰ এটা কথা মোৰ মনত পৰিছে মোক এজন শিক্ষকে ছাইন্স আৰু মেথছত পঢ়ুৱাইছিল তেখেত ইণ্টাৰ প্লাক আছিল মানে আই এ পাছ কৰা নাছিল কিন্তু তেওঁ বেনাৰছত পঢ়িছিল তাৰপিছত গৈ তেওঁ আই এ পাছ কৰিলে কৰি ব্ৰহ্মদেশত চাকৰি কৰিলে কিবা এটা কাৰণত তেওঁ চাকৰিটো গুচি গ'লত আহি ইয়াতে এডেড হাইস্কুলত কাম কৰিয়ে আমাকেই পঢ়াইছিলে তেতিয়া তেওঁ কৈছিল যে মই তেওঁ কথাটো এতিয়াও উপলব্ধি কৰোঁ যে তোমালোকে জাৰ্মান জাপান যোৱা নাই মই জাৰ্মান জাপান গৈছিলোঁ তাত জাৰ্মানত জাপানত তেনেকুৱা হয় হাৱাৰ যন্ত্ৰবোৰ খুব বেছি আৰু সেইকাৰণে তাত মানুহে যিকোনো কাম কৰোঁতে দাঢ়ি কাটোতে খুব সাৱধানেৰে কৰে যাতে ক'তো অকণো ব্লেড মানে ক'তো কোনো নাকাটে যদি কেনেবাকৈ কাটিবলৈ যায় গোটেই ছালৰ মুকুটটো মুখৰ মুখ মানে গোটেই গাৰ মুকুটটো এৰাই গুচি যায় এইটো বোলে হাৱাৰ যন্ত্ৰৰ কাৰণে হয় জা জাপানত হাৱাৰ যন্ত্ৰবোৰ খুব বেছি কিন্তু এই বস্তুটো ভাৰতবৰ্ষ বা অসমত হ'বলৈও বৰ বেছিদিন নাই তেওঁ তেতিয়া আমাক টিভিটোৰ কথা কৈছিলে যে এতিয়া এটা বস্তু আছে ৰাষ্ট্ৰপতি মাত্ৰ তাৰ বাহিৰে কাৰো নাই এখন গ্লাছ আছে ছুইচ দিলে দেশ বিদেশত কি হৈছে কি নহৈছে সব দেখি থাকে কিন্তু সেই বস্তুবোৰ সময়ত এনেকুৱা হ'ব ঘৰে ঘৰে হ'ব আৰু মৰাপাটৰ কল কাগজ কল গাঁৱে গাঁৱে হ'ব তেতিয়া বায়ুটো প্ৰদূষণ হ'ব হ'লে মানুহৰ কেনেকুৱা বেমাৰ হ'ব এইটো কোনেও কল্পনা কৰিব নোৱাৰোঁ নতুন বেমাৰ আহি থাকিবই গতিকে সেই ছাৰজনৰ তেতিয়াৰ কথাটো এতিয়া মই প্ৰতি মুহূৰ্ততে মোৰ মনত আহে যে ছাৰে কোৱা কথাটো প্ৰকৃততে সত্য় কাৰণ আগৰ দিনত এইবিলাক বস্তু নাছিল এতিয়া বিশেষকৈ মই আন্দাজ কৰোঁ মোবাইলটো টিভিটো এইবিলাক বস্তুৱে এটা হাৱা টানি আমাৰ য'ত আহি ইয়াত মাত্ৰ দিছে বা কিবা এটা কৰিছে সেই মাত্ৰ আহোঁতে তাত বায়ু যে প্ৰদূষিত বায়ু অহা নাই কোনেও ক'ব নোৱাৰে সেইকাৰণে এটা কথা হ'ল কিটো এই বেমাৰবিলাক হ'বই কিন্তু এই বেমাৰ হ'লে এই পৰিস্থিতি যেতিয়া আহি পৰে তেতিয়া আমি নিজেই নিজৰ সাৱধানতো সাৱধান সাৱধানতা ল'ব লাগিব আৰু নজনাবিলাকো কেনেকৈ ল'ব সেইখিনি দেখুৱাব লাগিব তেতিয়াহে কাম হ'ব আগৰ দিনতো আছিল বসন্ত যেতিয়া ওলায় বসন্ত ওলালে মানুহ কাৰো ঘৰলৈকে ক'লৈকো নাযায় যি ঘৰত বসন্ত ওলাইছে তেওঁ বসন্ত ওলোৱা মানুহজনক কেনেকুৱাকৈ ৰাখে তেওঁৰ যাতে শৌচ পেচাব থু খেকাৰ এইবিলাক যাতে আনে নাপায় মাখি নপৰে ক'ত ৰাখিব লাগে তেনেকুৱা ধৰণে যত্ন কৰি ৰাখিছিলে তেতিয়া বৰ বেছি বিয়পি নাযায় গতিকে এতিয়াও এই ক'ভিডৰ হেৰিটো আমি পাইছিলোঁ যে ইজনে সিজনক চুলেও বেমাৰটো বাগৰি আহে গতিকে এইটো আমি কিছুমান সাৱধানতা ল'ব লাগিব আজিকালি বিশেষকৈ আমি যেনেকৈ গবা মাৰি ধৰোঁ কাৰোবাক হয়টো মুখেৰে এনেকৈ মৰমৰজনক চুমা এটাও খালোঁ কিন্তু এইটো প্ৰকৃততে খুব বেয়া কথা কেলৈ বেয়া কথা কাৰ অন্তলত কি বেমাৰ আছে কোনেও ক'ব নোৱাৰে সেই বেমাৰটো এই ৰোগী এজনৰ পৰা নিৰোগীজনলৈ গুচি যাব আৰু আজি তেনেকুৱা আমি দেখিয়ে আছোঁ প্ৰায়ে হৈছে সেইকাৰণে সেই সাৱধান এইখিনি যদি আমি ল'ব পাৰোঁ তেতিয়াহে হয়টো আমি এনেকুৱা ধৰণৰ এই পৰিস্থিতিবিলাক মোকাবিলা কৰিব পাৰিম বেমাৰ বুলি ক'লে মানুহে সদায় সতৰ্কই হ'ব লাগিব সতৰ্ক নহ'লে বেমাৰ কেতিয়াও ভাল নহয় আৰু যদি বেমাৰটো হৈছে বুলি বৰ চিন্তা নকৰি সাৱধানতা অৱলম্বন কৰে একেদিনাই অলপ দিনৰ ভিতৰতে বেমাৰটো ভাল হৈ গুচি যাব যদি সেইটোকে নকৰি আমি নীতি নিয়মবিলাক জাহা তাহাঁ য'তে ত'তে খাই মেলি য'তে ত'তে গৈ মেলি যাকে তাকে চোৱা গজা কৰি এনেকৈ যদি ফুৰিব যাওঁ কৰোঁ তেতিয়াহ'লে আমাৰ সেই বেমাৰটো আৰু বেছিহে হ'ব সি এটা মাৰাত্মক ৰূপ ল'ব গতিকে এই পৰিস্থিতিটো যাতে নহয় আচলতে এটা বেমাৰ বিয়পাৰ লগে লগে এটা পৰিস্থিতি সেই জেগাটোত আহি পৰে সেই বেমাৰটো বিয়পিছে কেলে যিজনৰ গাত হৈছে আজি ক'ভিডৰ দিনতো পাইছোঁ বহুতে এইটো এই ঘৰতে যে আৱদ্ধ কৰি ৰাখে বা হস্পিটেলত আৱদ্ধ কৰি ৰাখে এইটো ভয়তে তেওঁ ক'ভিড ক'ভিড নাই হোৱা বুলিয়েই কয় কথাটো হ'ল এইটোৱেই বহুতে বেমাৰটো লুকুৱাবলৈ চায় কিন্তু লুকুৱাব কেতিয়াও নালাগে সেই লুকুৱালেই মানুহৰ এই বেমাৰে এটা বেছি বেয়া ৰূপ লয় গতিকে এইটো আমি যদি আমি তেনেকৈ লুকুৱাবলৈ যাওঁ যদি আমি যাকে তাকে চোৱা বুজা কৰোঁ তেতিয়াহে নোহোৱাজনৰো তেনেকৈ হৈ হয়টো সেইবোৰ বিয়পি যাব তাৰ পৰা আমাৰ অপকাৰ হ'ব সেইকাৰণে আমি ভাবোঁ যে সাৱধান হ'ব পাৰিলে কোনো বেমাৰে কেতিয়াও তলাব নোৱাৰে